আমাৰ ইয়াত আহে বহুতো লোক বাহিৰৰ পৰা আমাৰ ইয়াত আছে এটুকুৰা হাবুং বুলি জেগা তাতে আহোমৰ ৰজাস্থলী বুলি কোৱা হয় সেইডোখৰ আহোম ৰজাসকলে আগতে তাত বাস কৰিছিলে বোলে সেইটো কাৰণে সেই জেগাডোখৰ তেওঁলোকে বহুতো বিশ্বাস কৰে তাত ধৰক কিবা এটা যদি মানুহে আশা বিচাৰি আহে বা মনতে আশা লৈ থয় হাবুঙৰ নামত তেতিয়া সেই আশা পূৰণ হয় বুলি কোৱা হয় বহুতৰ আশা পূৰণ হৈছে বুলি শু শুনা পোৱা যায় তাৰবাবে বহুতো ব্যক্তি বাহিৰৰ দেশৰ পৰা দেশৰ পৰাতো তেনেকৈ দেখা নাই আজিলৈকে কিন্তু বাহিৰৰ ৰাজ্যৰ পৰা আহে লখিমপুৰে হওক বা যোৰহাটে হওক বা ডিব্ৰুগড়ে হওক বহুত লোক আহে তাত পূজা অৰ্চনা কৰে ধূপ ধূনা জ্বলায় ভগৱানৰ আশীৰ্বাদ লয় মনৰ আশা পূৰণ হ'বৰ কাৰণে তেওঁলোকে ভগৱানৰ চৰণত আশীৰ্বাদ লয় আৰু এনেকৈ ধৰক বহুত লোক আহে তাতে শৰাই দিয়ে আৰু তাতে ধৰক কুকুৰা যদি লৈ যায় তাতে তেওঁলোকে মাৰি মেলি খাব পৰা জেগা আছে দান দি মেলি তেওঁলোকে তাৰপিছত লৈ আনি মাৰি মেলি খাব পাৰে ছাইদত জেগা আছে খাবৰ কাৰণে আৰু তাত এটা নিয়ম আছে আহোমৰ যিহেতু তাত সাঁজৰ প্ৰচলন হয় তাত সাঁজ দিব পাৰি কিছুমানে দিলে নিদিলেও একো কোনো কথা নাই কিন্তু ধৰক আহোমৰ যিসকল ব্যক্তি হয় তেওঁলোকেতো সাঁজৰ প্ৰচলন কৰেই তেওঁলোকে তাত সাঁজটো আগবঢ়াই দিয়ে আৰু এটুকুৰা জেগা আছে আমাৰ ইয়াতে মালিনী থান বুলি চি চিলাপথাৰৰ পৰা অলপ আগলৈ গৈ তাত তাতো বিভিন্ন ধৰণৰ মানুহ আহে বহুত জেগাৰ পৰা তাতো আহে বিশ্বাস কৰে যে সেই টোকোৰা এটোকোৰা থান হয় তাত বিয়া পতাই হওক বা পূজা অৰ্চনাই হওক বা কাৰোবাৰ মনৰ আশা পূৰণেই হওক সকলো ব্যক্তি আহে তাতে আশীৰ্বাদ লয় আৰু তাৰ ওপৰত এটা শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰটোলৈ পাহাৰ বগাই পাহাৰ বগোৱা মানে কি আৰু তাত খটখটি আছে খটখটিয়েদি বহুত ওপৰলৈ বগাই গৈ মেলি শিৱ মন্দিৰটো পোৱা যায় যিহেতু পাহাৰৰ ওচৰতে মন্দিৰটো পাহাৰতে বগাই গৈ শিৱ মন্দিৰতো বহুতে আশীৰ্বাদ লয় তাতে ধৰক জিৰাবলৈ জেগা আছে আৰু বাহিৰৰ দেশৰ পৰা যিবিলাক মানুহ আহে অ বাহিৰৰ ৰাজ্যৰ পৰা সেইখিনি মানুহেতো ধৰক ঘুৰি যাবলৈ অলপ অসুবিধাৰ সন্মুখীন হয় সেইসকল তাতে ধৰক ৰুম আছে থাকোঁ বুলি ক'লে আৰু খাব কাৰণেই হোটেল চোটেল সব ব্যৱস্থা আছে তাতে থাকি মেলি হোটেলতে ধৰক খাব পাৰে ৰুমত থাকিব পাৰে তেনেকে ধৰক বিভিন্ন জেগাৰ পৰা বিভিন্ন পৰ্য্যতকে সেইবিলাক চাবলৈ আহে